প্ৰায় পাঁচ ঘণ্টা তিনি ঘণ্টা সেনেকুৱা ভিতৰতে মানে কাৰেণ্টটো যায় এবাৰ দুবাৰ তেনেকুৱা আৰু যেতিয়া বিদ্যুৎ নাথাকে বা কাৰেণ্ট নাথাকে তেতিয়া বহুত অসুবিধা হয় যিহেতু আজিকালি চব বৈদ্যুত মানে বৈদ্যুতিক বস্তুৱেই যেনেকুৱা ঘৰত ব্যৱহাৰ কৰা হয় যেনেকৈ মটৰ পানী মটৰ হওক বা ফ্ৰীজ হওক বা ফেন হওক বা লাইট এনেকৈ যদি কাৰেণ্টটো নাথাকে তেনে বহুত মানে প্ৰব্লেম হয় আৰু ছিজন ৱাইজত ক'বলৈ গ'লে বৰষুণৰ বতৰত প্ৰায়ে কাৰেণ্টটো নাথাকে অকণমান যদি বৰষুণ বতাহ আহি যায় তহ কাৰেণ্টটো নাথাকেই তেতিয়া বহুত প্ৰব্লেম হয় তেনেকৈ পানী যদি কাম হয় কাৰেণ্টটো নাথাকে তেনেহ'লে ঘৰুৱা কামবিলাক কিছুমান কৰিবলৈ অসুবিধা হয় যেতিয়ালৈকে কাৰেণ্টটো নাহে তেতিয়ালৈকে ৰখি যাব লগা হয় টাইমটো তেনেকৈ মেনেজ নহয় আৰু খেলিমেলি হৈ যায় আৰু তেনেকৈ যদি ধৰক কিবা গ্ৰেণ্ডাৰ ইউজ কৰিবলৈ হয় খানা বনাবৰ কাৰণে হওক বা লাইটৰ দৰকাৰ হয় তহ কাৰেণ্টটো নাথাকিলে তেনেকৈ বহুত অসুবিধা হয় আন্ধাৰততো আমি খানা বনাব নোৱাৰোঁ বা আন্ধাৰে মুন্ধাৰে আমি ধৰক কাম কিছুমান কৰিব নোৱাৰোঁ তেনেকুৱাতে বহুত প্ৰব্লেম ফেচ কৰিবলগা হয় আৰু যদি গৰম দিন হয় যেতিয়া গৰম দিনত যদি কাৰেণ্টটো নাথাকে তেতিয়াও বহুত প্ৰব্লেম হৈ যায় কাৰণ বহুত গৰম গৰম মানুহে সহ্য কৰিবলৈ অলপ মানে নোৱাৰাই হৈছে আজিকালি দিনতো সেনেকুৱাতে কাৰেণ্টটো নাথাকিলে মানে গৰমত থাকিব নোৱাৰোঁ যদি কাৰেণ্টটো থাকে তেনেহ'লে ফেনৰ তলত হওক বা মানে তেনেকৈ থাকিব পাৰে এ চি হওক ফেন হওক কিন্তু যদি কাৰেণ্টটোৱে নাথাকে তেনেহ'লে বহুত অসুবিধা হয় গৰমত বহুত অশান্তি যেন মানে ফিল কৰিবলগা হয় আৰু একো কামতে মানে ধৰক আমি কনচেনট্ৰেট কৰিব নোৱাৰোঁ তহ তেনেকুৱাই সময় অনুযায়ী যেতিয়া নেকি ধৰক বৰষুণ হ'লেও কাৰেণ্টটো নাথাকে ডিষ্টাৰ্ব দিয়ে বা গৰমৰ দিনত যেতিয়া নেকি প্ৰয়োজন হয় তেতিয়াও কাৰেণ্টটো নাথাকে তেনেহ'লে তেনেকুৱাতে বহুত অসুবিধা মানে সন্মূখীন হ'বলগা হয় তেনেকাই আমাৰ জীৱনৰ যিটো নেকি দৈনন্দিন জীৱনত আমাৰ বহুত তেনেকৈ ঘাট প্ৰতিঘাটবিলাক হৈ থাকে কেতিয়াবা দুখ হয় কেতিয়াবা সুখ হয় কেতিয়াবা হাঁহিবলগা হয় কেতিয়াবা কান্দিবলগাও হয় তেনেকাতে আমাৰ জীৱনটো আমি মানে প্ৰয়োজন হয় যিটো সময়ত যিটো যেনেকা যিটো সময়ত যিটো প্ৰয়োজন হয় সেইখিনি আমি নাপাওঁ তাৰকাৰণে আমি মানে দুখী হৈ যাবলগা হয় বা অসুবিধা এনেকুৱা নিচিনা হৈ যায় তেও তেনেকাই যেনেকৈ আমি কাৰেণ্টটো সময়মতে নাপাওঁ এনেকাতটো নৰ্মেলিতো ভালে থাকে কিন্তু যেতিয়া নেকি আমাৰ প্ৰয়োজন হয় তেতিয়া কাৰেণ্টটো নাথাকে তেনেকাই আমাৰ জীৱনৰ মানে দৈনন্দিন জীৱনটো তেনেকাই যিটো সময়ত আমাক যিটো প্ৰয়োজন সেইটো আমি নাপাওঁ আৰু সুখ দুখৰ মাজতেই মানে জীৱনটো আমি চলাই লৈ যাবলগীয়া হয় তহ সেই আৰু দৈনন্দিন জীৱনত যিখিনি আমি ধৰক নিৰাশ হ'ব নালাগে আমি যেনেকৈ আমি যি কৰি আছো তেনেকৈ আমি নিজৰ কামখিনি কৰি যাব লাগে আৰু যদি আমি একো এটা পোৱা নাই তেও আমি নিৰাশ হ'ব নালাগে আগন্তুক দিনবিলাকত আমি পাম বুলি আশাবাদী হয় আমি আগবাঢ়ি যাব লাগে যেনেকৈ কাৰেণ্টটো নাই বুলি আমি কাৰেণ্টৰ গোটেই কানেকশ্যনটোতো আমি এৰাই নিদিওঁ তেনেকৈয়ে আমাৰ জীৱনত দুখ হৈছে বা সুখ হৈছে বুলি মানে নিৰাশ হৈ মানে আমাৰ জীৱনৰ যিটো আশা সেইটো আমি হেৰাই দিব নালাগে আৰু তেনেকৈ আমি দুখ সুখ দুখ ঘাট প্ৰতিঘাটৰ মাজতে আমি চলি যাব লাগিব